অঁ নমিতা অঁ অঁ হেল্ল' নমিতা অঁ হেৰি নহয় আমাৰ কলেজত যে ৱৰ্কশ্বপটো পাতিছে অঁ তাত তুমি কি কিনিম বুলি ভাবিছা বাৰু অঁ মেখেলা চাদৰ পিন্ধি যাম অঁ সেইটো এটা মানে ধুনীয়া পৰম্পৰা হেৰি আৰু ভাল লাগিব অঁ মেখেলা চাদৰযোৰ আৰু মেইন নহয় জানো মই ভাবিছোঁ য়েল্ল' আৰু ব্লেক আছে দুটা সেইটোৰে পিন্ধিম বুলি ভাবিছোঁ অঁ মিলাই পিন্ধিলে ভাল হ'ব আৰু নহয় জানো অঁ হ'ব দিয়া মই ব্লেক আৰু য়েল্ল' কাপোৰ এযোৰ পিন্ধিম আৰু তুমিও তেনেকৈ অঁ তেনেকুৱা এযোৰকে তুমি পিন্ধি আহিবা মোৰ ওচৰত মই চাব লাগিব তেনেকুৱা কালাৰ নহ'লেও অকণমান ৰংটো ইফাল ইফাল হ'বও পাৰে মই অঁ ঠিক আছে মই চাম বাৰু আছে মানে নথকা নহয় কিন্তু অকণমান কালাৰটো অকণমান হেৰি আৰু মানে কম বেছ হ'ব আৰু তেনেকুৱা মই চাম বাৰু মই চাই তোমালৈ ফোন এটা কৰিম অঁ অঁ ঠিক আছে মই কৰিম বাৰু দিয়া